অঁ কওক অঁ অঁ হ'ব বাৰু কওকচোন কেনেকুৱা অকণমান ডিটেইলটো

অঁ অঁ হ'ব সময়টো এতিয়া প্ৰথমতে কথা পাতিবলৈ যাব লাগিব তাৰপিছতে কেনেকৈ কেতিয়া কি কৰা হয় সময় উলিয়াব লাগিব

অঁ তেনেকুৱা ভাল অঁ ঠিকে কৈছে প্ৰথমতে লগ কৰি ল'ব লাগিব অঁ প্ৰথম লগ

অঁ অঁ অঁ অঁ হ'ব কৰাই কৰাই দিব পাৰিম অঁ হৈ থাকে হয় হৈ থাকে অঁ অঁ অঁ সেইটো হয় কৰাই দিব পৰা হ'ব খালি আগতে লগ কৰি মেলি টাইমটো মিলাব লাগিব অঁ অঁ কেনেকুৱা কি প্ৰব্লেম আৰু সেইবিলাকো চাব লাগিব কি কি শিকাব লাগিব কি কৰাব লাগিব কেনেকৈ কৰাব লাগিব আগতে লগ কৰি সবকে কথাটো পাতি ল'ব লাগিব সবৰ লগত কেতিয়াকৈ হ'ব অঁ অঁ ৰাতিপুৱা টাইমতে গৈ এবাৰ লগ কৰি তাৰপিছতে কোনদিনাৰ পৰা আৰম্ভ কৰা হ'ব সেই কথাটো এনেই সময় উলিয়াবলৈ ধৰক দিনত দিগদাৰ হৈ যায় সেইকাৰণে অঁ অঁ সেই টাই নিজৰ টাইমটো মিলাই লৈ অঁ ভাল লাগিলে হয় হয় তাকে চিন্তা কৰি মেলি চাওঁ তাৰপিছত তাকে আপোনাকো টাইমটো উলিয়াবলৈ দিব অঁ অঁ আপোনাকে লগ লগ কৰি জনাই দিব লাগিব অঁ যে এতিয়া কি টাইমটো কেনেকুৱা হয় মই লগ কৰি ল'ম আপোনাক লগ কৰি মেলি জনাই দিম অঁ এই আছে অঁ ঠিক আছে বাৰু হ'ব